মানুহে লক্ষ্য়ত উপনীত হ'বলৈ কষ্ট কৰিবই লাগে যিহেতু মানুহৰ সপোনবোৰৰ সপোনবোৰ ইমান সহজে পোৱা নাযায় আৰু সপোনবোৰৰ পাছত আমি সকলোৱে আটায়ে দৌৰিব লাগে গতিকে ময়ো যেতিয়া মোৰ লক্ষ্যত উপনীত হ'বলৈ হ'বলৈ বহুখিনি কষ্ট কৰিব লগা হৈছিল আৰু মই বিচৰা ধৰণে মই নিজৰ এখন তালিকা প্ৰস্তুত কৰিছিলোঁ সেই তালিকাখনৰ মতে মই দৈনন্দিন জীৱনত নিজৰ কাম কাজবোৰ কৰিছিলোঁ আৰু সেইদৰে পঢ়া শুনা কৰিছিলোঁ ঠিক সেইদৰে মই পঢ়া শুনাৰ লগতে খেল ধেমালি আৰু ব্যায়াম আদিও কৰিছিলোঁ যাৰ বাবে মোৰ স্বাস্থ্য়টোৰ যাতে কোনোধৰণৰ হানি নহয় অথবা মই সবল হৈ পঢ়া শুনাত মনোযোগ দিব পাৰোঁ কিয়নো এটা সুস্থ শৰীৰৰহে শৰীৰেহে এটা লক্ষ্যত উপনীত হ'ব পাৰে বুলি মই বিশ্বাস কৰোঁ গতিকে মই এইখিনি সময়ত যথেষ্টখিনি কষ্ট কৰিবলগা হৈছিল আৰু লক্ষ্যত উপনীত হ'বলৈ এজন মানুহে দিনে ৰাতিয়ে সেই লক্ষ্য়টোৰ কথা চিন্তা কৰিব লাগিব প্ৰথম কথা যদি চিন্তা কৰিবই নোৱাৰে তেতিয়াহ'লে সেই মানুহজনে সেই লক্ষ্যটোত উপনীত হ'বলৈ সক্ষম নহয় যদি সেই কথাটোত চিন্তা কৰাৰ পাছত সেই লক্ষ্যৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব এই লক্ষ্যত উপনীত হোৱা সময়চোৱা জীৱনৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ সময় যদি ক'বলৈ যোৱা হয় এই যে পঢ়াৰ সময়খিনি সেইখিনিয়েই মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় এইখিনি সময়তে মানুহে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ যথেষ্টখিনি কষ্ট কৰে গতিকে মই এয়েই ক'ব বিচাৰোঁ যে এটা লক্ষ্যত উপনীত হ'বলৈ মানুহে নিজৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামখিনিৰ লগতে সকলোখিনি কাম সমানেই আগ কৰি আগবাঢ়ি যাব লগা হয় এইখিনি সময়ত বহুতো বাধা বিঘিনি সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু তাতে মানুহ যাতে হতাশ নহৈ নিজৰ কামত লক্ষ্যত উপনীত হয় সেয়াই মানুহৰ মূল লক্ষ্য় হোৱা উচিত